মই পঢ়ি থকা কালত আটাইতকৈ বেয়া পোৱা বিষয়টো আছিল গণিত গণিত বিষয়টো বেয়া পাইছিলোঁ কাৰণ মই বিষয়টোৰ প্ৰতি অলপো আগ্ৰহ নাছিল আৰু তাৰ কাৰণে মই যিমান চেষ্টা কৰিলেও বিষয়টোৰ মোৰ মূৰত সমোয়াই নাছিল যিকোনো কাম আগ্ৰহ নোহোৱাকৈ কৰিব নোৱাৰি যিটো বিষয় বা কাম আগ্ৰহে নাথাকে সেইটো কেতিয়াও সফল নহয় গণিত বিষয়টোৰ সূত্ৰবোৰ কেতিয়াও মনত ৰাখিব পৰা নাছিলোঁ কথাতে কয় নহয় অংক জংক পংক মোৰ মূৰত জংক পংক হিচাপে বিষয়টো সোমাই গৈছিল যিমান চেষ্টা কৰিছিলোঁ বিষয়টো ভালকৈ বুজিবলৈ সিমানে সেই বিষয়টোৰপৰা দূৰত গৈছিলোঁ আৰু এতিয়াও সেই বিষয়টো বেয়া পাওঁ